হয় আপুনি কোনে কৈছিলে অঁ হয় কওকচোন হয় হয় আহোম আহোমৰ বিষয়ে অঁ কি জানিব বিচাৰিছিলে আপুনি অঁ আচ্ছা আহোমৰ ৰাজত্বটো আপোনাৰ চাউলুং চুকাফাৰ দিনৰ পৰা আৰম্ভ হৈছিলে তাপা লাচিত বৰফুকন বুলিও এজন আহোমৰ ৰজা আছিলে যোনে শৰাইঘাটৰ দলং নিৰ্মাণ কৰিছিলে আৰু তেওঁতো দেশৰ বাবে নিজৰ মোমাই ডাঙৰ নহয় বুলি নিজৰ মোমায়েককে মাৰি দিছিল তো সেনেকৈয়ে আৰু আহোম সাম্ৰাজ্যখ্ন মানে আৰম্ভণি হৈছিল আৰু তেওঁলোক এজন এজন ৰজা আছিল তাৰে আৰু বিশেষকৈ ময়ো ইমান এটা আপোনাক এতিয়া জনাব নোৱাৰিম ময়ো ওচৰ পাঁজৰৰ মানুহৰ পৰা মানে অলপ শিকিব লাগিব মানে তাৰপিছত যদি আপুনি মোক পিছত কেতিয়াবা লগ কৰে তেতিয়া মই আপোনাক ভালদৰে মানে বুজাই দিব পৰা পাৰিম মানে অঁ আপুনি তেন্তে মোক কেতিয়াবা লগ কৰিব ক'লে তেতিয়া মই আপোনাক ভালদৰে চব বুজাই দিব পাৰিম ঠিক আছে বাৰু মই আপোনাক লগ কৰিম এদিন